হেল্ল' হয় কলটো ক'ত লাগিছে বাৰু তাত লক্ষীমপুৰ ন আচ্ছা মানে কিয় মোৰ মাছৰ কাৰণে আপোনাক ফোন কৰিছিলোঁ মানে মোৰ মাছ লাগিছিল মানে অকণ বিয়া এখনৰ কাৰণে আপোনাৰ কি কি মাছ হ'ব ৰৌ মাছ ভাঙোন মাছ আৰু মিৰিকা বাহু এইবিলাক মাছ হ'ব নহয় আছে ন এইবিলাক মাছ বাহু মাছৰ মানে কেজি কিমানকৈ দুশ দচ টকা ন আচ্ছা অকণ অকমাণ কম বেছি কৰিবনে মোক এক কুইণ্টলমান লাগিছিল অঁ মানে মোৰ এই দাদাৰ বিয়া আছে মানে সেইকাৰণে লাগিছিল আৰু এশ নব্বৈ টকা ন এশ আশী টকামান হ'লে ভাল আছিল আৰু অঁ মানে অকমান বেছিকৈ লৈ আছোঁ ন সেইকাৰণে বোলে বিয়া আছে সেইকাৰণে অকণ মানে কমত দিলে কমত দিব পাৰিলে ভাল আছিল আৰু মোক এই কি কয় পৰহি ৰাতিপুৱামানত লাগিছিল অঁ ঠিক আছে মই চাব যাম বাৰু তাত

বাৰু এশ আশীত ন দেন ঠিকেই আছে আপোনাৰ বাহু মাছ এইবিলাক হ'ব ন ৰৌ মাছ বাহু মাছ অঁ ৰৌ মাছৰ কেজি কিমানকৈ দুশ টকা আৰু বাহু মাছৰটো এশ আশীত দিম বুলি কৈছিল ন অঁ ৰৌ মাছটো দুশ ৰৌ মাছটোৰ দাম বেছি নেকি অঁ তেনেহ'লে মানে কি হ'ল ৰৌ ৰৌ মাছটো আপুনি এশ সত্তৰ মানত দিব পাৰিব এশ সত্তৰ এশ ষাঠিমানত কম বেছি নহ'ব নেকি সেইটোৱেই অঁ ৰৌ মাছটো মানে আপুনি এশ আশী টকা মানত দিব পাৰিলে ভাল আছিল আৰু অঁ মাছটো আপুনি কাটি দিবনে মানে কাটিব পাৰিবনে অঁ মানে ইয়াত কাটা চাটা নহয় ন আপুনি যোনদিনাখন আহিব তেতিয়া আপোনাৰ কাটা বস্তুটো অকণ অঁ বেলেগকে দি দিম আৰু অঁ অঁ দেন মই আপোনাক ৰেট তেতিয়াহ'লে আপোনাক মই ফোন কৰিম দিয়ক অঁ ঠিক আছে দিয়ক